মই ৰান্ধি পেলাই সৰুৰ পৰাই ভাল পাওঁ ৰান্ধিবলৈ আৰু মই ছিক্স চেভেনত থাকোঁতে হয়তো মই প্ৰথম চাহ বনাবলৈ শিকিছিলোঁ তাৰ পিছত লাহে লাহে মই বিভিন্ন ধৰণৰ বস্তু মাৰ লগত থাকি থাকি বনাবলৈ শিকিলোঁ প্ৰথম মই যেতিয়া হাই ছেকেণ্ডাৰী পঢ়া আগত যেতিয়া মেট্ৰিক পাছ কৰিছোঁ আৰু তাৰ পিছত মেট্ৰিক পৰীক্ষা দিয়া বন্ধতে কি কৰিছোঁ মই ঘৰত থাকি বিভিন্ন ধৰণৰ মেগী চাউমিন আদি বনাবলৈ শিকিলোঁ তাৰ পিছত লাহে লাহে মই মেট্ৰিক পাছ কৰা পিছত যেতিয়া মই পঢ়িবলৈ গ'লোঁ বেলেগত যেতিয়া মই পঢ়িবলৈ গ'লোঁ তেতিয়া মই কি কৰিলোঁ মেছত আছিলোঁ আৰু মেছত থাকোঁতে মই প্ৰথম ভাত বনাবলৈ শিকিলোঁ ভাত বনাওঁতে প্ৰথমবাৰ ভাত বনাওঁতে মোৰ ভাতখিনি বেয়া হৈ গৈছিলে কাৰণ মই নাজানো আৰু কুকাৰত ভাত বনাইছিলোঁ গেছত গতিকে কিমান পানী দিব লাগে কিমান কি কৰিব লাগে মই একোৱেই জনা নাছিলোঁ গতিকে প্ৰথমবাৰ যে মোৰ ভাত বনাওঁতে ভাত বেয়া হৈ গ'ল তাৰ পৰা নেক্সটবাৰ যেতিয়া মই ভাত বনাইছিলোঁ তেতিয়া ভাতখিনি বনালোঁ আৰু বনোৱা পিছত হুইছেল কিমানটা দিব লাগে নাজানোঁ হুইছেল দি আছে দি আছে এটা সময়ত কি হ'ল কুকাৰটো বাৰ্ষ্ট হৈ পেলাই মোৰ টিনপাত মালিকৰ মানে যাৰ ভাড়াত য'ত আছিলোঁ তাত টিনপাত ফাটি গৈছিলে আৰু মালিকে আহি পিছত মোক গালি পৰাত মই আকৌ টিনপাত বদলি কৰি দিবলগীয়া হৈছিলে আৰু ভাত বনোৱাৰ পৰা এনেদৰেই মই লাহে লাহে ভাত বনাবলৈ শিকিলোঁ তাৰ পিছত এদিন মাংস আনিলোঁ মাংস বনাই চালোঁ মাংস বনোৱা দিনা আকৌ প্ৰথম নিমখ বেছি হ'ল নিমখ বেছি হোৱাত অকৌ খাব নোৱাৰা হৈ গ'লোঁ নহয় খাব নোৱাৰা হৈ খাব নোৱাৰি পেলাই মোৰ মাংসখিনি এনেই নষ্ট হৈ গৈছিলে কাৰণ পেলাই দিবলগীয়া হ'ল নিমখৰ প্ৰতাপত মাংস খাব নোৱাৰা হৈ গ'লোঁ এই পানী দি ঢালি ঢালি ঘৰৰ পৰা ঘৰত ফোন কৰিলোঁ ঘৰত ফ'ন কৰাত ক'লে যে পানী ঢালি উতলাই দে পানী ঢালি ঢালি উতলাই দিছোঁহে দিছোঁ মাংস নিসি মানে নিমখটো ইমানেই বেছি হৈ গ'ল যে কোনো পৰিমাণেই মানে দিব জনা নাছিলোঁ এনেদৰেই কি কৰা হ'ল মানে প্ৰথম অৱস্থাত ভাত বনোৱা অভিজ্ঞতা মোৰ বহুত মানে বেয়া আছিলে মই প্ৰথম জনাই নাছিলোঁ যে ভাত কেনেকৈ বনাই কি কৰে ইউটিউবত চাই চাই মই কেতিয়াবা ভাত বনাবলৈ শিকিছিলোঁ আৰু লাহে লাহে কি কৰিলোঁ মই এতিয়া আজিকালি ইউটিউবত চাই চাই বিভিন্ন ধৰণৰ বস্তু বনাবলৈ শিকিলোঁ